বাতৰিত সামাজিক সাংস্কৃতিক বিষয়ে আলোচনা কৰা হয় মিডিয়াত নিতৌ গুৰুত্বসহ দেখুওৱা বিষয়সমূহ হৈছে নিৰ্বাচন সম্পৰ্কীয় শিক্ষা সম্পৰ্কীয় স্বাস্থ্য সম্পৰ্কীয় আৰু চৰকাৰৰ নতুন নতুন আঁচনিসমূহ